ভাৰতত বহুতো উৎসৱ পালন কৰা হয় তাৰ ভিতৰত মই অসমত থাকো আমি গতিকে অসমত বিহু উৎসৱটি বিশেষকৈ পা পালন কৰা হয় বিহু তিনিটা বহা বহাগ বিহু কাতি বিহু আৰু মাঘ বিহু বহাগ বিহুত সকলোৱে ৰং ধেমালি কৰে ব বহাগ বিহুত প্ৰধান সাতটা হয় মানে সাতদিনকৈ পালন কৰা হয় প্ৰথম দিনটো ভোগালী বিহু তাৰপিছত বাকীকেইটা বিহু পালন কৰা হয় প্ৰথমে গৰু বিহুৰ দিনা গৰু গৰুক গাঁৱৰ মানুহবিলাকে পুখুৰীত গা ধুৱাই গা ধুৱাই পেলাই লাও কোমোৰা এইবিলাক খাবলৈ দিয়ে আৰু তাৰপিছত বাকী বিহুকেইতাটো ঘৰৰ মানুহ বিশেষকৈ সৰু ল'ৰাকেইটাই ডাঙৰ মানুহক সেৱা জনাই গামোচা দিয়ে আৰু বিহুৱান দি পেলাই আশীৰ্বাদ লয় ডাঙৰৰপৰা তাৰপিছত এইখিনি সময়ত সকলোৱে ৰং ধেমালি কৰে বহুত সেইকাৰণে এই বিহুটোক কোৱা হয় ৰ ৰঙালী বিহু ৰঙালী বিহুত আমি মই ঘৰতে থাকোঁ আমাৰ ফাংচন হয় তাতে যাওঁ আৰু মই লগৰীয়াহঁতৰ লগত থা থাকোঁ ৰাতিটো তাৰপিছত আহিল কাতি বিহু কাতি বিহুত ইমান এটা উদ্য়ম এটা নাথাকে খেতি পথাৰ তেতিয়া তেতিয়া খেতিপথাৰত খেতিবিলাক কৰাহে হয় গতিকে ভঁৰাল ঘৰ খালী হৈ থাকে সেইকাৰণে এই বিহুটিক কঙালী বিহু বিহুও বোলা হয় কাতি বিহুত সকলোৱে তুলসী গছৰ ওচৰত চাকি জ্বলাই তাৰপিছত তাৰপিছত আহিল মাঘ বিহু মাঘ বিহুত শস্য়বিলাক চপোৱা হয় সেইকাৰণে এইখিনি সময়ত ভঁৰাল ঘৰ উপচি থাকে শস্য়ৰে সেইকাৰণে সকলোৱে ভোজ ভাত খায় আনন্দ কৰে সেইকাৰণে এইটো বিহুক ভোগালী বিহু বোলে ভোগালী বিহুত আমি সকলোৱে গাঁৱৰ মানুহবিলাকে বিশেষকৈ মেজি মেজি বনাই ভেলা ঘৰ সাজে ৰাত উৰুকা দিনা সকলোৱে ৰাতি একেলগে ভোজ ভাত খায় তাৰপিছত ভেলাঘৰটোতে থাকে গাঁৱৰ ডেকা ডেকাহঁতে তাৰপিছত ৰাতিপুৱা সকলোৱে সোনকালে উঠি পেলাই গাঁৱৰ গাঁওবুঢ়াজনে ৰাতিপুৱাই গা পা ধুই ভেলাপুঁজি জলাই দিয়ে তাতে সকলোৱে মাহ মাহ প্ৰসাদ চ চটিয়াই পেলাই সেৱা জনাই তাৰপিছত অসম তাৰপিছত ভাৰতত আৰু বিভিন্ন উৎসৱ পালন কৰা হয় যেনে দেৱালী দেৱালীত আমি আমি ফটকা ফটকা ফুটাও মই মা মাৰ লগত ফটকা আনিবলৈ যায় পেলাই এনেই ফটকা চটকা ফুটাই থাকোঁ লগৰ লগৰীয়াহঁতৰ লগতে তাৰপিছত আমাৰ দেৱালীত আমি ইয়াতে আমাৰ ওচৰত কালী পূজাও হয় তাতে আমি কালী পূজাত যাওঁ নাম নাম হয় তাতে আমি নাম চাওঁ তাৰপিছত আমাৰ ভাৰতত ফাকুৱাও উদযাপন হয় ফাকুৱাত অসমত বিশেষকৈ বৰপেটাত দৌল দৌল যাত্ৰা হয় তাতে আমি মাজে মাজে যাওঁ দুই এবাৰ গৈছিলোঁ আগতে ডেটটো মনত নাই মোৰ তাৰপিছত ফাকুৱাত আমি আমাৰ ৰং ৰং আনো দোকানৰপৰা আনি পেলাই লগৰীয়াহঁতৰ লগত খেলোঁ তাৰপিছত ভাৰতত দুৰ্গা পূজাও হয় দুৰ্গা পূজাত দুৰ্গা পূজা এনেই প্ৰধানকৈ নদিন চলে কিন্তু এনেই বিশেষকৈ চাৰিদিনমান পালন কৰা হয় দুৰ্গা পূজাত আমি গাঁৱত যাওঁ গাঁৱত আমাৰ মন্দিৰ আছে এটা বিল্বেশ্বৰ দেৱালয় তাতে এটা তাৰে সৃষ্টিৰ এটা কথাও আছে কথাত কথাটো মানে কথাটো মানে এনেকুৱা যে এজন মানুহে সদায় তেওঁ গৰুটোৰ লগত মানে গাখীৰ ক্ষীৰাব গৈছিল গাখীৰ গৰুটোৱে এদিন এদিন গাখীৰ খাই থাকোতে মানুহজনে মানে চাই আছিল তেতিয়া মানুহজনে মাটি তাৰে মাটিখিনি এবাৰ খান্দি চাওঁতে শিৱ শিৱৰ অলপমান মাথাৰ টুকুৰা অলপ কটা গৈছিল গতিকে সেইকাৰণে তাতে মন্দিৰটো উদযাপন কৰা হৈছিল সেইকাৰণে তাতে দুৰ্গা পূজা পালন কৰা হয় বহুত ধুমধামেৰে তাতে কলগছক দেৱী হিচাপে মনা হয় দেৱীৰ দেৱী আনি পেলাই তাতে বিভিন্ন অলংকাৰ চলংকাৰ পিন্ধাই তাত তাৰপিছত তাতে তাতে বলি বিধানো হয় গতিকে আমি সেইয়াও চাওঁ মই দুৰ্গা পূজাকেইদিন গাঁৱতে থাকোঁ তাতে তাতে আনন্দ কৰোঁ তাৰপিছত দুৰ্গা পূজাৰ শেষৰ দিনা বিজয়া দশমীৰ দিনা দেৱীক উটাই কোনো কোনো ঠাইত সেইদিনাৰ ৰাৱণকো জ্বলোৱা হয় ৰাৱণৰ মূৰ্তি বনাই আৰু অসম আৰু ইয়াতে ঈদো পালন কৰা হয় ঈদ ঈদত বিশেষকৈ ইছলাম ধৰ্মৰ মানুহসকলে বহুতো আনন্দ কৰে তেওঁলোকৰ কাৰণে এইটো এটা বিশেষ দিন গতিকে এইটো দিনত তেওঁলোকে সো সোজা ৰাখে সেইদিনা তেওঁলোকে বহুতো আনন্দ কৰে গতিকে এইদৰে ভাৰতত বহুতো উৎ উৎসৱ পালন কৰা হয়